লক্ষ্য় বুলিবলৈ ক'লে কিন্তু বৰ্তমান সময়ত যিকোনো এটা লক্ষ্য়ত হাত সাৱতি বহি থাকিলেও নহ'ব আৰু সেইবাবে আগতে কিবা আছিল যদিও এতিয়া মানে সকলোফালেই প্ৰচেষ্টা চলাই নিব লাগিব তেনেকুৱা ধৰণেই বুলি ভাবোঁ আৰু পৰিকল্পনা বাৰু আছে বহুত কিবা কিবি ভৱিষ্য়তৰ পৰিকল্পনা আছে বিশেষকৈ কি হ'বিৰ ক্ষেত্ৰতেই কওঁ বা মই ফুল চুল ৰুই ভাল পাওঁ বা কিতাপ পত্ৰ পঢ়ি গান শুনি তেনেদৰে ভাল পাওঁ শিশুৰ লগত আজৰি সময় কটাই ভাল পাওঁ আৰু লক্ষ্য়ৰ ক্ষেত্ৰত এতিয়া বিশেষকৈ সঠিককৈ একো ক'ব নোৱাৰিম কাৰণ আজিকালি মানুহে ভাবে কিবা এটা আৰু হয়গৈ কিবা এটা এতিয়া লক্ষ্য় বুলিবলৈ হ'লে তেনে মানে ভাল এগৰাকী সুনাগৰিক হিচাবে জীৱন অতিবাহিত কৰা দেশৰ বাবে কিবা কৰা তেনেকুৱা ধৰণৰ এটা মন আছে আগলৈ কিমান দূৰ সুযোগ পাওঁ নাজানো তাৰ বাবে প্ৰচেষ্টা বা প্ৰচেষ্টা চলাই যাম আৰু যদি আগলৈ সুযোগ পাওঁ তেতিয়াহ'লে নিশ্চয় প্ৰচেষ্টা হাতত ল'ম আৰু পৰিয়াল বুলিবলৈ ক'লে আজৰি সময় খুব কমেই পাওঁ স্বামীৰ লগতো তেনেকুৱাকৈ আজিকালি সময় কটোৱাৰ সুযোগ নাপাওঁ বিশেষকৈ একাডেমীক কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ হ'লে এতিয়া বৰ্তমান পি এইচ ডিত চিট পাইছোঁ আৰু তাৰবাবে পঢ়া শুনা কৰি থাকিবলগীয়া হোৱাৰ বাবে সময়ৰ খুবেই নাটনি হৈ পৰিছে তাৰমাজতো নিজৰ পৰিয়ালক সময় দিবলৈ চেষ্টা কৰোঁ পৰিয়াল বন্ধু বৰ্গৰ সৈতে সময় অতিবাহিত কৰি খুবেই ভাল পাওঁ আত্মীয় স্বজনৰ সৈতে সময় কটাইও ভাল পাওঁ বা আমাৰ যিবিলাক সংস্কৃতি আছে সেই সংস্কৃতিৰ চৰ্চা কৰিবলৈও বিৰাট ভাল পাওঁ সাহিত্য় চৰ্চা সংস্কৃতিৰ চৰ্চা কৰিবলৈও ভাল পাওঁ এক ধৰণৰ হ'বি বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব তেনেকুৱা ধৰণৰ পৰিকল্পনাই আছে আৰু সেই পৰিকল্পনাখিনি হাতত লৈ আগলৈ যিমান দূৰ সুযোগ পাওঁ সুবিধা পাওঁ কাৰ্যত পৰিণত কৰিবলৈ চেষ্টা চলাই যাম ইমানখিনি কথা ক'ব পাৰি মোৰ হঠাতকৈ বেছি আৰু এতিয়া সঠিককৈ তেনেকৈ বিশেষ বিৱৰণ দিব নোৱাৰিম আৰু